মোৰ নাম শ্ৰী ৰীমা ডেকা

মোৰ শহুৰৰ গাওঁখনৰ নাম জানিকোষ

মই কাটিঙৰ কাম কৰোঁ তাৰ পিছত আৰু এনেয়ে হাতেৰে কিবাকিবি বনাই থাকি ভাল পাওঁ

মোৰ পঢ়া জীৱনৰ বিষয়ে হ'ল মই মোৰ মানে ঘৰৰ ওচৰৰ এখন প্ৰাথমিক বিদ্যালয় আছে তাতে মই মোৰ শিক্ষাৰ আৰম্ভণি কৰিছিলোঁ তাৰে পিছত হাইস্কুলৰ শিক্ষা মই মোৰ ওচৰৰে এখন ছোৱালী হাইস্কুল আছিল তাতে কৰিছোঁ তাৰ পিছত তাত কমপ্লিট কৰি মোৰ মানে উচ্চতৰ মাধ্যমিকৰ কাৰণে মোৰ ওচৰত এখন আৰু কলেজ আছে দক্ষিণ নলবাৰী কলেজ তাতে মই উচ্চতৰ মাধ্যমিক মানে সম্পূৰ্ণ কৰিলোঁ তাৰ পিছত মই স্নাতকোত্তৰৰ বাবে নলবাৰী জিলাৰ এখন মানে ছোৱালী মহাবিদ্যালয় আছে তাতে মই স্নাতকোত্তৰ পাছ কৰিলোঁ তাৰ পিছত আৰু কম্পিউটাৰত ট্ৰেইনিং মই ল'লো ওৱান ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন সেইটো মই নীটত নীট নীটত কৰিলোঁ আৰু তাৰ পিছত টেলি কৰিলোঁ ডিটিপি কৰিলোঁ নীটতে কমপ্লিট কৰিলোঁ তাৰ পিছত কমপ্লিট কৰি মই স্কুলত কাম কৰিলোঁ ইনষ্টিটিউটত দুটা তিনিটামানত ইনষ্টিটিউটতো কাম কৰিলোঁ তাৰ পাছত মই য়োগা ৰ কাৰণে মানে অসমৰে ভিতৰৰ কেইখনমান জিলাত ট্ৰেইনিং ল'ব গৈছিলোঁ লৈ আহি মই চাৰিখন পাঁচখনমান স্কুলতো য়োগাৰ প্ৰশিক্ষক হিচাপে কাম কৰিলোঁ এইখিনিয়েই

একেবাৰে বেয়া মানে যদি ইয়াতে কাৰোবাৰ মানে অসুবিধা হয় আৰু ধৰক বেমাৰ হয় বা কিবা হয় এক্সিডেন্ট হয় তেতিয়া মানে কি মানুহে মানে চাঙি কৰি লৈ যাব লাগে নহ'লে দাঙি লৈ যাব লাগে এম্বুলেন্স সোমাব নোৱাৰে ৰাষ্টা ঘাটৰ কাৰণে মানে বোকা একাঁঠু একাঁঠু হয় এনেকুৱা অৱস্থা আৰু একেবাৰে বেয়া বুলিয়েই ক'ব লাগিব আৰু এইখিনিয়েই

অঁ বহুত সমস্যাই দেখা দিছে মানে ইয়াৰে মানুহবিলাকে কিছুমান মানুহে ঘৰত থাকিব পৰা নাই বানপানীৰ কাৰণে ৰাষ্টাৰে ওলাব পৰা নাই খাব খাদ্য পোৱা নাই বহুত বেছি অসুবিধা হৈছে গৰু ছাগলীয়ে মানে খাব পোৱা নাই খাদ্যৰ অভাৱ হৈছে মানুহৰ খাদ্যৰ অভাৱ হৈছে

আছে গৰু ছাগলী হাঁহ পাৰ চব আছে কিন্তু মানে বানপানীৰ কাৰণে বহুত অসুবিধাত সন্মুখীন হৈছে

অঁ আমাৰ মানে নলবাৰীৰ বহুত ডাঙৰ অনুষ্ঠান এইটো ৰাস মহোৎসৱ আমি সৰুৰ পৰাই যেতিয়াৰ পৰা জনা হৈছোঁ যে ৰাস আমি সৰুৰ পৰাই চাইছোঁ এতিয়ালৈকে তাত বহুত ভাল স্মৃতিও আছে বেয়া স্মৃতিও আছে ভাল স্মৃতি আছে মা দেউতাৰ লগত যেতিয়া গৈছিলোঁ বেলুন কিনিছিলোঁ পেপা কিনিছিলোঁ কাপোৰ কিনিছিলোঁ তাৰ পিছত লাচিতৰ ঘোঁৰাত উঠিছিলোঁ তাৰ পিছত আপোনাৰ মিঠাই খাইছিলোঁ এইবিলাক খুউব ভাল লগা স্মৃতি আছিল আৰু বেয়া লগা স্মৃতি আছিল মানে যিবিলাক মানুহৰ ঠেলা হেঁচাবিলাক হয় তাত কেতিয়াবা পৰিও গৈছিলোঁ মানে বস্তুবিলাকো হেৰাইছিল নিজৰ ছেণ্ডেল তেণ্ডেলো ৰৈ গৈছিল এইবিলাকেই

অঁ পাইছোঁ সৰুৰ পৰাই থিয়েটাৰ চাই পাইছোঁ বহুত ভাল লাগে ৰাসত থিয়েটাৰ চাই বহুত মানুহ হয় গোটেইকেইখন থিয়েটাৰতো চাব নোৱাৰোঁ কিন্তু তাৰে মাজতে যিখিনি পাইছোঁ এখন দুখনকে চাইছোঁ প্ৰত্যেক বছৰে চাওঁ

আহে ওচৰে পাজৰে ওচৰৰ যিবিলাক মানে হেৰি আছে ৰাজহুৱা অনুষ্ঠান আছে সেইবিলাকত থিয়েটাৰবিলাকক নিমন্ত্ৰণ জনোৱা হয় তাত আমি থিয়েটাৰ চাব যাওঁ